মই মোৰ চাকৰিত ইয়াতকৈ এতিয়া যিটো মানে যিটো স্থানত আছোঁ তাতকৈ এটা উচ্চ স্থান বিচাৰোঁ তাৰ কাৰণে মই বহুত শিকিব লগা আছে বৰ্তমান মই এতিয়াও শিকি আছোঁ কেনেকৈ মানে মোৰ নিজৰ পৰিচয় এটা মানে ভালকৈ গঢ় দিব পাৰি যাতে মোৰ মোৰ চাকৰিটো মানে মোৰ ভালকৈ এটা পৰিচয় হৈ উঠে তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ আৰু এটা মানে ফাইনেনচিয়েলি ষ্টেবল ষ্টেজ যিটো থাকে সেইটো বিচাৰোঁ আৰু বাকী মানুহৰ যি বিচাৰে চাকৰিত মই সেয়ে বিচাৰোঁ ভাল দৰমহা ভাল ঘৰ এটা বা আমাৰ যিখিনি প্ৰয়োজন সেইখিনি পূৰাব পৰাকৈ মানে যাতে সক্ষম হওঁ তাৰ কাৰণে চেষ্টা কৰি আছোঁ সেইখিনিয়েই আৰু